মোক যদি সুযোগ দিয়া হয় মই ভাৰতৰ বা মোৰ অঞ্চলৰ বহুতো শিল্পকলা অন্য দেশত প্ৰদৰ্শন কৰিব বিচাৰিম যেনে শিলালিপি যোনবোৰ শিলত অংকন কৰা হৈছিল আমাৰ প্ৰাচীন অসমৰ বা ভাৰতৰ লোকসকলৰদ্বাৰা লগতে বহুধৰণৰ চিত্ৰ যোনবোৰ গুহ গুহাবিলাকত অংকন কৰা হৈছে সেইবোৰ প্ৰদৰ্শন কৰিব বিচাৰিম লগতে পাতত যিবোৰ লিখনি লিখি থোৱা গৈছে সেইবোৰো দেখাব বিচাৰিম